এক লাখ বাৰ হেজাৰ দুই লাখ পোন্ধৰ হেজাৰ পাঁচ লাখ ষোল্ল হেজাৰ সাত লাখ বাৰ হেজাৰ আঠ লাখ পোন্ধৰ হেজাৰ